শাড়ী ভাৰতীয় নাৰীসকলে পৰিধান কৰা এজোৰ পোচাক বিশেষকৈ দক্ষিণ ভাৰতৰ নাৰীসকলে শাড়ী পৰিধান কৰে আৰু তেওঁলোকৰ বাবে শাড়ী এক সংস্কৃতিৰ দৰে